সূতা দোকানৰ পৰা সূতা কেজি হিচাপে কিনি আনো আৰু চাদৰ লগাওঁ আৰু মেখেলা আৰু স্কাৰ্ফ আৰু এনেকৈ লগাই মই যিকোনো ফুল বাচোঁ ফুল বাচি গামোচা লগাওঁ গামোচা বিছখনকৈ গামোচা লগাওঁ গামোচাত এশটা কাঠিলৈকে ফুল বাচি মই ওচৰ চুবুৰীয়া মানুহক বিকি কৰোঁ আৰু বিহুৱে সংক্ৰান্তিয়েও বিকি কৰোঁ আৰু বহাগ বিহু আগত মই টঙালি লগাওঁ টঙালি লগাই বিকি কৰোঁ ৰুমাল লগাওঁ ৰুমালো বিকি কৰোঁ আৰু চাদৰ লগাওঁ চাদৰ লগাই নিজলৈ এখন থৈ আনক বিকি কৰোঁ মেখেলা লগাওঁ মেখেলাও নে কেজি হিচাপে সূতা আনি কেজি হিচাপে সূতা আনি মেখেলা লগাওঁ মেখেলা কেজিত আঠখনকৈ লগাই দীঘত আঠখন আহে তাৰপিছত বওঁতে এক কেজি আনো তাৰ পৰা সেই বিকি কৰি আকৌ সূতা আনি সূতাই তাঁত লগাওঁ তাৰপিছত গামোচা লগালেও তেনেকৈ কেজি হিচাপে বা মুঠা হিচাপে আনি লগাই বিকি কৰোঁ আৰু ঘৰৰ ল'ৰা ছোৱালীকো কাপোৰ কানি বৈয়ে টকা পইচা উলিয়াই পঢ়া শুনাৰ ক্ষেত্ৰত দিওঁ আৰু হেৰি বৈ কাটি শেষ হ'লে আকৌ কোনোবাই ধৰি লওক লগত ব'বলৈ আহে যুটীয়াকৈ বৈ মেলি ফুল সি ব লগাওঁ বৈ দুই ডিজাইন ছাইড দুয়োৱে আমি মিলা প্ৰীতিকৈয়ে বওঁ আৰু কিছুমান ডিজাইনৰ কথা নিজে নেজানিলেও লগৰবিলাকে শিকাই দিয়ে আৰু তেনেকৈ ডবুৱা মোৰে ফুল বাচোঁ আৰু চিমো বাচোঁ তেনেকৈ ইভাগে কাঠিয়েও বাছোঁ পাঁচি মেলি তাত শেষত শেষত তাত ব'বলৈও লগ সংগ লাগে আৰু বৈ মেলি তেনেকৈ আৰু স্কাৰ্ফ লগালেও প্ৰথমে দীঘত ঊলসূতা দি দিওঁ আৰু বেলেগ ৰঙীন ঊলসূতা আনি ফুল বাচি লগাওঁ ফুল বাচোঁতেও তেনেকৈ লগত আৰু বৰেও তুলি ল'ব পৰা হৈ যায় তেনেকৈ সাতটা কাঠিৰে ফুল তুলি পিনি আকৌ তেনেকৈ ইফালে চাদৰ আগত বাচি থাকিব নেলাগে ছিমূৰে তুলি থাকিব পৰা হয় আৰু এনেকুৱা স্কাৰ্ফ বিকিবলৈ হ'লে মানে পাঁচশ ছশ তেনেকুৱাতে বিকি দিওঁ আৰু নিজেও ঘৰত লওঁ আৰু এড়ী সূতা চাদৰো তাত লগাওঁ ঘৰতে এড়ী মুগা পুহি সূতা কাটি এৰী চাদৰ লগাওঁ সেনেকুৱা এড়ী চাদৰ আজিকালি পঁচিছশ দুহেজাৰ তেনেকৈ বিকোঁ আগতে কম হেৰিতে বিকিব পৰা হৈছিলে এতিয়া দাম বেছি হ'ল আৰু তেনেকৈ ৰিহা লগাওঁ ৰিহা লগালেও খুব চাৰি পাঁচখনকৈ লগাওঁ লগাই ৰিহাত কেচ বাচোঁ কেচ বাচি তাৰপিছত ঘৰলৈও এখনে থওঁ বাকীবিলাক ৰিহা বিকি দিওঁ পাটৰ ৰিহা বওঁ আকৌ তেনেকৈ তাত চেলেং চাদৰ লগাওঁ চেলেং চাদৰ তেনেকৈ আঠ নখনমান লগাওঁ লগাই ঘৰলৈ এখন থওঁ বাকীবিলাক আনত বিকি দিওঁ বিকি কৰি আকৌ সেইবিলাক সূতা আনো সূতা আনি আকৌ লগাবলৈ আৰম্ভ কৰোঁ তেনেকুৱাতো চেলেং চাদৰতো তেনেকুৱা ফুলৰ পাঁচ ছটা সাতটা তেনেকুৱা কাঠি লগাই আগত ফুল বাচি দিওঁ আৰু চাদৰতো তেনেকৈ ফুল বাচোঁ ফুল বাচি মাজে মাজে বুটা দিওঁ আৰু লগৰবিলাকে কয় ডিজাইন এনেকৈয়ে দিলে ভাল হ'ব তেনেকৈয়ে দিলে ভাল হ'ব বুলি আৰু তাৰ মাজত আকৌ মেখেলা লগালেও তেনেকৈ মেখেলাত বুটা বাচোঁ তলত ডাঙৰকৈ এপাহ ফুল দি বুটা বাচি ৰং বিৰং সূতাই বোলাই দিওঁ আৰু কিছুমান তেনেকৈ লগৰবিলাকে নক'লেও মই চকুৱে দেখি আহিলোঁ ফুলপাহ পচন হ'লে মানে সুধি মেলি আহোঁ যে কেনেকৈ লগালে কি হ'ব তেনেকৈ চাই কিছুমান এইবোৰ মোবাইলটো চাওঁ মোবাইলত চায়ো কিছুমান চাদৰ আগ কেনেকৈ পাৰিব লাগে আৰু কেনেকৈ ব'ব লাগে কেনেকৈ এই আঁচু দিব লাগে সেইবিলাক সকলোবিলাক চাওঁ আৰু জোৰত কেনেকুৱা আঁচু দিলে মিলিব কেনেকুৱা হেৰি বোলালে মিলিব সেইবোৰ এতিয়া নিজেই চইচ কৰি চাই ভাল লাগিলে মানে নিজৰ ঘৰলেও এখন থওঁ বাকীবিলাক দোকানত বিকি দিওঁ আৰু তেনেকৈ আৰু ঊলৰ কামো কৰোঁ ঊলৰ ধৰি লওক কেজি হিচাপে ঊল কিনি আনো কিনি আনি পিনি চুৱেটাৰ গাথোঁ তাৰপিছত আকৌ মাফলাৰ গাথোঁ তেনেকৈ আকৌ এইবোৰ বনেট গাথোঁ গাঁথি মেলি ঘৰলৈ দুখন বা এখন থওঁ বাকীবিলাক চব বিকি কৰি দিওঁ বিকি তাৰপিছত আকৌ বিকি কৰি সেই পইচাই সূতা কিনি আনো ঊল সূতা কিনি আনি আকৌ তেনেকুৱা মাফলাৰ গাথোঁ তাপা তাঁতশালতো তেনেকৈ মাফলাৰ ব'ব পৰা হয় মা বৈ মেলি আকৌ বিকি দিওঁ এতিয়া ঠাণ্ডা দিনত মাফলাৰ লগাওঁ মাফলাৰ লগাই মেলি বিকি কৰিলোঁ এতিয়া আকৌ লগাবলৈ হেৰি কৰি থৈছোঁ এতিয়া চাদৰ লগোৱা আছে চাদৰ আঠখন লগাইছিলোঁ আঠখনত আঠমুঠি সূতা আনিলোঁ দীঘলৈ এতিয়া বাণীলৈ মুঠতে মুঠি সাত মুঠিয়ে আনিলোঁ আৰু এনেকৈ চাদৰ কটাৰ পিছত মাফলাৰ লগাম তাৰপিছত আকৌ স্কাৰ্ফ লগাম বুলি ভাবি আছোঁ এতিয়া মাফলাৰ লগালে মানে ঠাণ্ডা দিনত বিকি হ'ব আকৌ এতিয়া স্কাৰ্ফো লগাব লাগিব ঘৰৰ কাৰণেহে লগাম বেলেগৰ কাৰণে নহয় তাত ফুল দিম বুলি ভাবিছোঁ মাজে মাজে ৰং হালধীয়া ক'লা তেনেকুৱা ধৰি লওক বটল গ্ৰীণ এনেকুৱা ফুল মাজে মাজে দিলে স্কাৰ্ফত ভাল লাগিব নেকি চব দিলে চাদৰতো এতিয়া গোটাই বাচিছোঁ বাৰু মাজে মাজে চিৰি মই হেৰি দিয়া তাৰ ফুল হেৰি আকৌ দিছোঁ মাজৰ তেনেকৈ মাজতো দুটা এটা বুটা দিছোঁ তাৰ পৰা এতিয়া সেই চাদৰকেইখন বৈ শেষ হ'বলৈ আৰু চাৰিদিন পাঁচদিনমান লাগিব আৰু তাৰপিছত আৰু হেৰিয়াই মাফলাৰ লগা মাফলাৰ লগাইহে আকৌ স্কাৰ্ফ লগাম স্কাৰ্ফ কাটি মেলি তাৰপিছত আকৌ লাহেকৈ বিহুৰ ওচৰত গামোচা লগাব লাগিব গামোচা ধৰি লওক দুইটা আগতে ফুল বাচি বাচি পাটৰ সূতাই ব'ম বুলি ভাবিছোঁ আগতো তেনেকৈ পাতৰ সূতা বোৱা গামোচা চাদৰ মেখেলা তেনেকৈ লগালগ বিকি হয় সেইটো কাৰণে গামোচা বা চাদৰহে মই

মেখেলাত বচা ফুলবোৰ মাছ তাৰ পাছ ডবোৱা ময়ে বাচিলে মানে বেছি ভাল হয় লগৰবিলাকে মাতি আনি দেখাই দিয়ে যে ডবোৱা ময়ে বাচিলেহে বেছি ভাল হ'ব সেইকাৰণে ডবোৱা মূহে বা আৰু কিছুমান ধৰি লওক বৰ তুলি লওঁ বৰ ইফালে তাঁতখনৰ ইফালে ধৰি লওক বৰ ফুলটো কাটিটো তুলি মেলি যদি বৰ তুলি ল'লে মানে তেতিয়া ইমান কষ্ট নহয় ধৰক পত তুলি আৰু চিয়ে এনেকৈ দুগৰাকী হ'ব লাগে চিয়ে ইফাল লৈ উলিওৱা সোমোৱা কৰিবলৈ তাৰপিছত তেনেকৈ তাৰ তাৰ অকলে হ'লে অলপমান দিগদাৰ হয় ফুল বচাটো চকুৰ অলমান প্ৰব্লেম হয় আৰু সেইকাৰণে চচমা লৈয়ে মাজে মাজে বুটা বাচি হেৰি কৰি দিয়ে তাৰপিছত আমি জোৰ কাপোৰ লগাওঁ জোৰ কাপোৰ লগালেও সেইবোৰতো ফুল বাচোঁ ফুল বাচিলে ধৰি লওক ৰঙা সূতাই বাচিলে ৰঙা সূতাত আকৌ তেনেকুৱা হালধীয়া বটল গ্ৰীণ মাজে মাজে বুটা দিওঁ বুটা দি এনেকৈ কাপোৰযোৰ মেখেলাখনত যেনেকৈ বুটাবিলাক থাকে আকৌ তেনেকৈ চাদৰখনতো দি লওঁ দিয়াৰ পিছত যেতিয়া চাদৰখন একেই হয় তেতিয়া সেই কাপোৰযোৰ লগাই বিকি কৰিবলৈও মই সোনকালে বিকি হৈ নালোঁ আকৌ তেনেকৈ চাৰিযোৰ পাঁচযোৰ যদি লগাওঁ নহ'ল অলপমান দিন হয় আৰু এইকেইটা ডিজাইন বা একেইকেইটা বুটাই একেইখিনি মেখেলা চাদৰতে নিদিওঁ বেলেগ বেলেগ হেৰিয়াত দিওঁ

তাৰপিছত এতিয়া বুটাখিনি প্ৰথম অৱস্থাত তেতিয়া হেৰি কৰোঁতে মেলোঁতে বহুত দিন লাগে নহয় এনেই বোলাই মেলি দিওঁতে দিওঁতে

তাকে এযোৰ যদি বেলেগ ৰঙৰ বুটা বাচোঁ ফুল বাচোঁ আকৌ এযোৰতো বেলেগ ৰঙৰ ফুল বাছোঁ তাৰপিছত আকৌ ইজোৰতো তেনেকৈ বেলেগ ৰঙৰ পাছত এনেকৈ মিলাই মিলাই বাচোঁতে মেলোঁতে আকৌ লগত ধৰি লওক দহি বাতি মেলি দিলে এযোৰ যোৱাৰ কাপোৰত ধৰি লওক ঘৰত বোৱাৰ কাপোৰযোৰ পোন্ধৰশমানতে বিকি কৰা হয় আৰু বিকি লগালগ আকৌ সূতা আনিবলগীয়া হয় এটা আনি আকৌ তেনেকৈ ধৰি লওক বেলেগ জোৰ কাপোৰ লগাওঁ লগাই মেলি আকৌ তেনেকৈ আকৌ বেলেগ ৰঙত জোৰ কাপোৰ লগাই আকৌ তেনেকৈ বেলেগ কাপোৰ হেৰি কৰিবলগীয়া হয় তেনেকৈ আকৌ গামোচাও লগালেও তেনেকৈ মাজত ধৰি লওক বুটা ফুল বা আগত ফুল বাচি মাজত তেনেকৈ বুটা দি আকৌ গুণা দিওঁ দি মেলি তেনেকৈ বওঁ তাৰপিছত আকৌ তাৰ আগত দহি বাতি বিকিলে এখন গামোচাত ধৰি লওক পাঁচশমানকৈ দিয়ে ডাঙৰ ফুল হ'লে মানে সৰু ফুল হ'লে মানে এশ টকাতে বিকি হয় আৰু কিছুমান দেৰশ কিছুমান দুশ তেনেকৈ তেতিয়া হেৰি ৰিহা লগালেও তেনেকৈ ৰিহাত ধৰি লওঁ কেচ বৰ তুলিবলৈ হ'লে আগতে ডবোৱা ডবোৱা বাতি তুলি লওঁ ডবোৱা বৰ বাতি তুলি মেলি তাৰপিছতে কেচ আঁচু কেচত ধৰি লওক ৰিহাখনত এটা মোহাৰ বটল গ্ৰীণ ল'লে এটা ধৰি লওক ক'লা এটা হালধীয়া তিনিটা ৰঙৰ লয় তাৰ আগত এতিয়া প্ৰথমে ক'লা ৰঙা সেই তিনিটা যদি হেৰিয়ে কেচ বাচোঁতে মিলাই দিয়ে তাই আকৌ ইটো আগতো তেনেকৈয়ে কেচ বাচোঁ আৰু ডবোৱা মই মাকোটো মাৰি যাবলগীয়া হয়

তেনেকৈ হেৰি লগালোঁ টঙালি লগালে টঙালি ধৰি লওক বোলে মানে কিছুমান টঙালি ফুলো বাচি দিব পাৰি আৰু কিছুমান ধৰি লওক এনেই ৰুলিং নিচিনাকৈ পাৰি মেলি দিব পৰা তাৰপিছত সেই টঙা কিছুমান টঙালিত দিলে এনেকুৱা দহিও পাতি দিব পাৰে কিছুমান নি আগত চিলাই মেলিও তেনেকৈ ব'ব পাৰি তাৰপিছত গামোচা গামোচা একে জুতিতে ধৰি লওক দুখন দুখন হৈ যাব পৰাকৈ লগাব পৰা হয় ডাবুলকৈ ডাঙৰ গামোচা ধৰি লওক বিছখন গামোচা লগালে ধৰি লওক ডাবুলকৈ তাৰ মাজত কাটি মেলি কাটি কাটি দিব পৰা হয় তেনেকৈ তাৰ মাজে মাজে আকৌ কেইখন হৈ গৈছে হিচাপ কৰি মেলি বৈ যাব পৰা হয় গামোচা ধৰি লওক এনেকুৱা আজিকালি আগতে থানেল সূতা বা চিন্তিকি সূতা তেনেকুৱা সূতাই গামোচা বুজি আজিকালি তেনেকুৱা সূতা নাই দেখি নেকি ওৱান প্লাই জিৰ' প্লাই তেনেকুৱা সূতাবিলাক পোৱা হয় আৰু এইবোৰ পদ্মিনী তাৰপিছত আকৌ এনেকৈ হেৰি সূতা গোমহ ৰশ্মি সূতা তেনেকুৱাবোৰ গামোচা আৰু মাল লগা পকোৱা হয় আৰু ধৰি লওক সেইবোৰ আশী পকোৱা আকৌ তেনেকুৱা ধৰি লওক বগা হ'লে মানে বেছি ভাল লাগে আৰু মহা ৰশ্মি সূতা এনেকুৱা ৰুম অলপ ভাল লাগে আৰু তাৰপিছত এতিয়া গামোচাত ধৰি লওক আশী পকোৱা সূতায়ো গামোচা লগাব পাৰি সেজা পকোৱা সূতাও গামোচা লগাব পাৰি লাখ পকোৱা সূতাও গামোচা লগাব পাৰি গামোচা তেনেকুৱা গামোচা ধৰি লওক ফুল বাচিবলৈ ভাল আৰু চাদৰ ধৰি লওক লগাবলৈ হ'লে মানে লাখ পকোৱা সেজা পকোৱা আৰু এনেকুৱা বগা মহা ৰশ্মি সূতা আশী পকোৱা তেনেকুৱা সূতাও চাদৰ লগাব পাৰি আকৌ জোৰ কাপোৰ যদি ৰঙীন লগাবলৈ হ'লে মানে তেনেকুৱা ধৰি লওক হেৰি সূতা এইবোৰ পদ্মিণী সূতা তাপা এইবোৰ মহাৰশ্মি সূতা সেনেকুৱা ৰঙীণ সূতাও লগাব পৰা হয় তাৰপিছত আকৌ এতিয়া যদি স্কাৰ্ফ লগাবলৈ হয় তেনেকুৱা ডাঙৰ আগতে থাইনেল সূতা লগাব পাৰি আজিকালি তেনেকুৱা থাইনেল সূতা নাই কিবা ওৱান প্ল প্লাই জিৰ' প্লাই তেনেকুৱা সূতাবিলাকো স্কাৰ্ফ লগাব পৰা হয় তাপা ডাঙৰ ঊলে ধৰি লওক বান্ধি বোৱা হয় আৰু ঊলৰ লগত ধৰি লওক এড়ী সূতা তেনেকৈ এড়ী চেলেং ব'ব পৰা হয় ধৰি লওক প্ৰথম ঊল ঊল সূতাই দিব পাৰি ওৱান প্লাই জিৰ' প্লাই তেনেকুৱা সূতাবিলাকো দিব পাৰে স্কাৰ্ফ বা চেলেং লগালে মানে তাৰপিছত আকৌ এনেকুৱা চাৰি ৰিহা লগাবলৈ হ'লে মানে ধৰি লওক আশী পকোৱা সূতা তেনেকুৱাবিলাক তাপা এইবোৰ মহাৰশ্মি সূতা সেনেকুৱাবিলাক ভাল হয় ৰিহা লগালে মানে এইবোৰ কেচ বাচিবলৈও ভাল হয় তেনেকুৱাবিলাক লগালে মানে বেছি ভাল হয় গাৰি তাৰপিছত ফুল বচাটো ফুল বা ৰিহাত বা ফুল নেবাচি কেচ বাচিলেও হয় তাৰপিছত আৰু তেনেকুৱা আগত এতিয়া হেৰি মই ডবোৱা মই ফুল বচাটো অলপমান ফুলটো সৰু হ'লেও ডাঙৰ দেখায় আৰু চিৰি মই বাচিলেও ধৰি লওক কষ্ট নহয় ফুলটো বাচি থাকিব নালাগে তেনেকুৱা সেই ইয়াত ভাল হয় তেনেকুৱা